যোৱা কেইবছৰমান আগতে যেতিয়া মোৰ ডাঙৰ ছোৱালীয়ে মেট্ৰিক দি উঠিলে সেই সময়ত তাই মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পিছত বিজ্ঞান বিষয় লৈ হাই ছেকেণ্ডেৰীত ভৰ্তি হ'ব বিচাৰিছিল সেই সময়ত বিজ্ঞান বিষয়ত ভৰ্তি কৰাবলৈ কোন কলেজত দিলে ভাল হ'ব লগতে ব্যক্তিগত খণ্ডৰ টিউচন বা ক'চিং কি কৰালে ভাল হ'ব সেই বিষয়ে মই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হৈছিল কিয়নো এইটো তাইৰ ভৱিষ্যতৰ সৈতে জড়িত আছিল এই বিষয়ে সিদ্ধান্ত ল'বলৈ মই বহুতো পুৰণা ছাত্ৰ ছাত্ৰী তাইৰ বহুজন শিক্ষক শিক্ষয়িত্ৰী লগতে আমাৰ পৰিয়ালৰ বহুজন ব্যক্তিৰ সৈতে কথা পাতিছিলোঁ আৰু শেষত সকলোৰে আলোচনাৰ অন্তত এটা সিদ্ধান্ত লৈ তাইক চৰকাৰী কলেজতে ভৰ্তি কৰাই ব্যক্তিগত খণ্ডৰ টিউচনত এডমিচন দিওঁ